লকডাউনৰ সময়ত মই বহুত বস্তু বনাবলৈ শিকিলোঁ মাংস বনাবলৈ শিকিলোঁ মাছ বনাবলৈ শিকিলোঁ পনীৰ বনাবলৈ শিকিলোঁ কে'ক বনাবলৈ শিকিলোঁ বহুত ভাল ভালকৈ মোবালত মোবাইলতে চাই চাই শিকিলোঁ বনাবলৈ মাংসটো মই বহুত ধুনীয়াকৈ বনাওঁ এটা বইল মাংস লোকেল মুৰ্গী মুৰ্গী মাংসটো বইল বনাবলৈ হ'লে মই আগতীয়াকৈ যোগাৰ কৰি ল'ব লাগিব মাংসটো মাংস দোকানৰপৰা আনি কিমান ডাঙৰকৈ কটা আহিছে চাব লাগিব যদি বেছি ডাঙৰ ডাঙৰকৈ কটা আহিছে সৰু সৰু ছাইজত মই নিজেই কাটি লওঁ কাটি লৈ মই অলপ এই গৰম পানী লৈ নিমখ দি ধুই অলপ দেৰি ৰাখি দিওঁ ৰখাৰ পিছত মই বিলাহী পিঁয়াজ নহৰু আদা দি ধুনীয়াকৈ মঠি লওঁ মঠি লোৱাৰ পাছত অঁ মঠি অলপ দেৰি থৈ দিওঁ ঢাকি অলপ দেৰি থৈ দিয়াৰ পাছত মই জুইত বনাই ভালপাওঁ যিহেতু মই জুইত বনাবলৈ কেৰাহী জুই জ্বলাই কেৰাহী পাতি কেৰাহী গৰম হোৱাৰ পাছত মই যিটো বইল মাংস বনাবলৈ লৈছোঁ সেই মাংসখিনি গৰম হোৱা কেৰাহীখনত দি দিওঁ দি অলপ দেৰি ঢাকি থওঁ ঢাকি থোৱাৰ পাছত অলপ অলপ সিজা সিজা নিচিনা দেখাৰ পাছত অলপ লৰাই লৰাই লৰোৱাৰ পাছত মাংসটোৰপৰা যেতিয়া তেলটো ওলায় মাংসৰ তেলটো তেলটো ওলোৱাৰ পাছত মই অলপ গৰম পানী দি তাতে নিমখ হালধি দি নিমখ হালধি মচলা অলপ দি আকৌ আদা নহৰু অলপমান দি মই ধুনীয়াকৈ ভাজি ঢাকি থওঁ যেতিয়া নমাবৰ হয় নমাবৰ সময়ত অলপ খৰিচা দি নমাওঁ আৰু মাছটো বনাবলৈ শিকিলোঁ মাছো মই কচ মাছ বইল বনাওঁ বনাবলৈ ধুনীয়াকৈ শিকিলোঁ কচ মাছটো বইল বনাবলৈ মাছটো প্ৰথমতে মাংস নিচিনাকৈ টুকুৰা কৰিব লাগিব মাছটো মাছটো মাংস নিচিনাকৈ টুকুৰা কৰি অলপ দেৰি নিমখত ধুই অলপ দেৰি থ'ব লাগিব কুকাৰত বনালৈ বেছি ভাল হয় বইল মাছটো কুকাৰত বনাবলৈ মই মাংসটো মাছটো ধুনীয়াকৈ ৰেডি কৰি লওঁ ৰেডি কৰি লোৱাৰ পাছত কুকাৰত মাছটো ভৰাই দিওঁ মাছটো ভৰোৱা পাছত তাতে বিলাহী পিঁয়াজ নহৰু আদা খৰিচা খৰিচা হৈছে বাঁহৰপৰা যিটো গাজ ওলায় গাজৰপৰা যিটো পিচি পেলাই নি খৰিচা বনায় খৰিচা বুলি কোৱা হয় সেইটো খৰিচা দি তাত অলপমান পানী দি নিমখ হালধি দি কুকাৰত ভৰাই দুটামান হুইচেল মৰা পাছত দুটা তিনিটামান হুইচেল মৰাৰ পাছত নমাই দিওঁ

তাৰপাছতে মই পনীৰটো বাটাৰ পনীৰ বনাবলৈ শিকিলোঁ বাটাৰ পনীৰ বনাবলৈ পনীৰ আনি সৰু সৰুকৈ পিচ কৰি পনীৰটো অলপমান ৰিফাইন দি ভাজি পনীৰটো ভাজি লওঁ ভাজি লোৱাৰ পাছত পনীৰটো কাঢ়ি থ'লোঁ কাঢ়ি থোৱাৰ পাছত আকৌ পনীৰত দিবলৈ মটৰ ফেচবিন গাজৰ এইবোৰ কাটি লওঁ পিঁয়াজ চিঁয়াজ কাটি লওঁ ধুনীয়াকৈ কাটি লৈ গেছত একদম চিমত গেছটো জ্বলাই পেলাই কেৰাহীখন পাতি পনীৰখিনি আকৌ পাচলিখিনি ভাজি লওঁ ভাজি লোৱাৰ পাছত পনীৰখিনি দিলোঁ পনীৰখিনি দিয়াৰ পাছত